অঁ হেলৌ ক'ত আছ

অঁ হেৰি নহয় তই যে সেইদিনাখন কৈ আছিলি তোৰ ল'ৰাটোৰ কাৰণে কলেজৰ বেগ লাগে বুলি মই সেইদিনাখন মই ছোৱালীজনীৰ কাৰণে মানে অনলাইনতে অৰ্ডাৰ দিছিলোঁ কলেজলৈ নিবৰ কাৰণে বেগ এটা এডিডাছ কোম্পানী তহ বেগটো মানে পৰষি দিনা আহিলে কিন্তু বেগটো মই পিংক কালাৰ দিছিলোঁ ছোৱালীৰ কাৰণে কিন্তু বেগটো মানে যিমান দাম লৈছে কিন্তু বহুত ভাল আহিছে ঔ মানে বেগটো বঢ়িয়া বেগ আৰু মানে বহুদিন লাষ্টিং কৰিব আৰু আপোনাৰ তোমাৰ চিলাই টিলাইবিলাক ভাল চেন তেনবিলাক ভাল আৰু এনেকৈ বুটামৰ কণ্ডিশ্যন আছে বুটামকেইটাও ভালে দিছে আৰু বুটামকেইটা ষ্টীলৰ আৰু একদম বঢ়িয়া বেগ আৰু তই এতিয়া দিব পাৰ মানে কি বস্তুটো আমাৰ ইয়াত দোকানবিলাকত কিনিব গ'লে বহুত দাম লয় গতিকে অনলাইনত অনাটোৱে ভাল নেকি অঁ অঁ অঁ বস্তুটো ভাল ভাল ভাল একদম মানে মই মানে কি ভাল পাইছোঁ আৰু তই মানে আমাৰ ধৰ এইবিলাকতকৈ অনলাইনত আনিলে বেছি ভালে পাবি নেকি খালী এডিডাছ কোম্পানী দিবি ভাল ভাল বঢ়িয়া বেগ মই কৈছোঁ নহয় এতিয়া তোমাৰ তাতে ৱাটাৰপ্ৰুফ বৰষুণ চৰষুণত তিতিলেও মানে কিতাপ চিতাপবিলাক নিতিতে আৰু তোমাৰ চেন তেনবিলাকো ভাল বঢ়িয়া ভাল বেগ ঠিক আছে দে এই অৰ্ডাৰ দিলে দি দিব পাৰ আৰু